আমাৰ গাঁৱৰ ওচৰত থকা গেলামালৰ দোকানবোৰৰ পৰা বহুতো সুবিধা লগতে অসুবিধাও দেখা পোৱা যায় সুবিধাসমূহৰ ভিতৰত হৈছে দোকানবোৰৰ পৰা আমি সোনকালে গৈ যিকোনো বস্তু যিকোনো প্ৰয়োজনীয় বস্তু তাৰে পৰা আমি কিনি আনিব পাৰোঁ যদি কেনেবাকৈ ঘৰলৈ বন্ধুবৰ্গ বা আলহী ঘৰলৈ অহা যায় তেতিয়া প্ৰয়োজনীয় বস্তুসমূহ তাৰ পৰা অনা হয় আৰু সেই বস্তুসমূহ ঘৰৰ ওচৰৰ পৰাই ওচৰৰ পৰাই অনা হয় কাৰণে বেছি ওচৰৰ পৰা অনা হয় কাৰণে বেছি দেৰি নালাগে কাৰণে তাৰ পৰা সোনকালে আনিবলৈ সুবিধা হয় আৰু অসুবিধাসমূহ হৈছে দোকান গেলামালৰ দোকানবোৰত কেতিয়াবা সকলো বস্তু পোৱাও নাযায় কিছুমান বস্তু শেষ হৈ যায় আৰু কেতিয়াবা দোকান বন্ধ থাকে বন্ধ থাকে বন্ধ থাকিলেও দোকানৰ পৰা তো সেইটো বস্তুত দিগদাৰ হৈ যায় আৰু লগতে তেনেকুৱা কিছুমান সুবিধা অসুবিধা দেখা পোৱা যায় আৰু আমাৰ ওচৰৰ গেলামালৰ দোকানবোৰৰ পৰা বহুতো বস্তু পাকঘৰত ব্য়ৱহাৰ হোৱা দৈনিনিন্দন জীৱনত ব্য়ৱহাৰ হোৱা বস্তুবোৰ পোৱা যায় যেনে আলু পিঁয়াজ মিঠাতেল ৰচুন বিস্কুট আদি বহুতো ধৰণৰ বস্তু তাত পোৱা যায় আৰু এইবোৰ বস্তু চেনী চাহপাতো পোৱা যায় এইবোৰ বস্তু যিহেতু ওচৰৰ গেলামালৰ দোকানত বিক্ৰী কৰা হয় ইয়াত সুলভ মূল্য় ৰেহাইত বস্তুবোৰ পোৱা নাযায় ইয়াৰ পৰা অলপ দামটো অলপ বেছিকৈ লোৱা হয় তো এইবিলাকেই আমাৰ গাঁৱত গেলামালৰ দোকানৰ সব সুবিধা আৰু অসুবিধা দুয়োটাই দেখা পোৱা যায়